মই খানা বনাই খুব ভাল পাওঁ মানে আগ্ৰহ আছে আৰু কিবা এটা বস্তু দেখিলে ভাবোঁ এইটো বস্তু মই এনেকৈ বনাওঁ এনেলৈ বনাওঁ সেনে হয় সেইকাৰণে কেতিয়াবা কি কৰোঁ মেগিখিনি সিদ্ধ কৰি লওঁ লৈ পেলাই তাত কণীটো ভৰাই বঢ়াই দিলোঁ দি পেলাই মানে সেই তাতে সিদ্ধ কৰা মেগিখিনি দি তাত ওপৰত মছলাখিনি দিলোঁ দি পেলাই লাহে লাহে অলপ অলপকৈ মেগিখিনি লাৰি ধুনীয়াকৈ উঠাই দিলোঁ সেইটো বহুত ধুনীয়া লাগে খাই পেলাই আৰু তাৰ পাছত মাছ মাংসৰো সেনেকুৱা নতুন নতুন মানে দি হেৰিত বনাই জুতিত সোৱাদত কেনেকে বনালে ভাল হয় কেতিয়াবা পনীৰ আকৌ মই আমূল তাজা গাখীৰেদি বনাওঁ তাতে কিচমিচ কাজু বাদাম ধুনীয়াকৈ মিক্সিত মাৰি পেলাই বনাই দিওঁ তাৰপাছত মাছো সেনেকে বনাওঁ সৰিয়হ দি পেলাই অকল সৰিয়হ দি আলু চালু একো নিদোঁ অকল সৰিয়হ দি মাছখিনি ভাজি তাত আদা নেহেৰু অলপ দি সেনেকে মানে বনাওঁ তাৰপাছত মাংসও ঠিক সেনে কৰি নতুন নতুন আইটেমত বনাই থাকোঁ কেতিয়াবা যদি আলু অলপ দি জোল বনাওঁ কেতিয়াবা আৰু আলু নিদিয়া কৰি মছলা দি পেলাই সেনেকৈ বনাওঁ তাৰপাছত নতুন নতুন জুতিৰে সেনেকৈ বনাই থাকোঁ তাৰপাছত শাক পালেং শাকো কেতিয়াবা কাৱৈ মাছ কাৱৈ মাছ মাছ এনেকৈ শাকখিনি ভাজি কাৱৈ মাছখিনি আগতে ভাজি ল'লোঁ তাৰপিছত পালেং শাকখিনি ভাজি ধুনীয়া কৰি তাতে আদা নেহৰু অকণমান দি তাত মাছখিনি পেলাই দি সেনেকৈ কাৱৈ মাছো বনাওঁ মুঠতে বেছি মছলা নিদিয়া কৰি সেনেকে ঘৰত খাদ্য নতুন নতুনকৈ সদায় আমি বনাই খাওঁ বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ খাদ্য তাৰপাছত ঠিক তেনেকৈ হেৰিও কিছুমান চাওমিন বনাব লাগিলেও আমি এনেকে বনাওঁ নতুন নতুন কেতিয়াবা অকল বন্ধাকবি দি বনাই দিওঁ বন্ধাকবি দি তাতো অকণমান খালি আদা নহৰু অলপ কিবা মছলা দি দি পেলাই কণীৰ লগত বৰা বনাই দিওঁ সেনেকেই তাৰ পাছত চব সেনেকৈ মানে মিলাই মিলাই নতুন নতুন সোৱাদত আমি বনাই থাকোঁ তেতিয়া খায়ো ভাল লাগে এনেকৈয়ে